কিতাপৰ বাহিৰে মই আলোচনী ব্লগ বাতৰি কাকত তিনিওটাই পঢ়োঁ আলোচনীৰ ভিতৰত হৈছে সাতসৰী আলোচনী প্ৰান্তিক আলোচনী গৰীয়সী এইকেইটা পঢ়োঁ ব্লগ জ্যোতিস্মান ডেকা ছাৰৰ ব্লগ পঢ়োঁ সঞ্জীৱ পল ডেকা ছাৰৰ পঢ়োঁ বাতৰি কাতত দৈনিক অসম পঢ়োঁ